দোকান এখনলে গ'লো কলমটো দেখিলোঁ ধুনীয়াকে কিনি আনিলোঁ কিনি আনি ঘৰত দেখিছোঁ আধা আধা ধৰে আধা নধৰে দামটোও বেছি মানুহক এনেকে ঠগিব নাপায় এনেকে ভাল কলম দি পেলায় কাৰণ মানুহে সদায় ভাল বস্তুৱে কিনিব বিচাৰে এনেকুৱা বেয়া কলম কিনিব'লে কেতিয়াও নিবিচাৰে মোৰে কি দুৰ্ভাগ্য ভা কালাৰটো দেখি পচন্দ হ'ল পচন্দ দেখি পেলায় কিনি আনিলোঁ আহি পেলায় এতিয়া পস্তাইছোঁ কিহলে কলমটো কিনিলোঁ দামটোও বহুত বেছি লৈছে কলমটোত